মই এটা পেনাছনিক গেছ কিনিছিলোঁ ষ্টভ কিনিছিলোঁ ষ্টভটো বৰ্তমান প্ৰায় দুবছৰ মানেই হ'ল চলাই আছে এতিয়ালৈকে ষ্টভটো ভালে পাইছোঁ মই এইটো কোম্পানী বৰ ভাল বুলিয়ে মই ভাবিছোঁ গেছৰ কাৰণে